ভাৰতীয় পৰিৱহণ ব্যৱস্থাটো ভাল সাধাৰণতে দেশত মানুহে এঠাইৰ পৰা আন এঠাইলৈ যাবৰ বাবে ৰেল ব্যৱহাৰ কৰে বাছগাড়ী জাহাজ বিমানপথ আদি ব্যৱহাৰ কৰে এই পথবোৰ ভ্ৰমণ কৰোঁতে মানুহে বহু ধৰণৰ সমস্যাৰ সন্মুখীন হয় তাৰ ভিতৰত হৈছে আকাশী পথেৰে ভ্ৰমণ কৰিবলৈ হ'লে এই ব্যৱস্থাটো অত্যন্ত খৰচী সেয়েহে সাধাৰণ মানুহে এই ব্যৱস্থাটো গ্ৰহণ কৰিব নোৱাৰে দ্বিতীয়তে হৈছে ৰেলগাড়ী ৰেলগাড়ীত যাওঁতে শৌচ প্ৰসাৱ কৰাৰ সমস্যাটো অধিক হয় ইয়াৰ শৌচ প্ৰসাৱগাৰবোৰ ভালদৰে চাফা নকৰে তাৰ ফলত মানুহে বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় আৰু এইবোৰ উন্নত কৰিবৰ কাৰণে ৰেলগাড়ীৰ শৌচ প্ৰসাৱ কৰা ঠাইবোৰ ভালদৰে চাফা কৰিব লাগিব আৰু বাছসমূহ যি ঠাইত ৰয় সেই ঠাইত খোৱাসমূহ ভালদৰে চাফ চিকুণকৈ দিয়াৰ ব্যৱস্থা কৰিব লাগিব